দীঘলীয়া যাত্ৰাৰ সময়ত মানসিক মনোযোগ বজাই ৰখা কিছুমান টিপছৰ বিভিন্ন আছে টিপছ তাৰে ভিতৰত মই দুটামান ক'ব লৈছোঁ বাইক চলাই যাওঁতে বাইক মানে দীঘলীয়া ট্ৰিপত গৈছে আপোনালোকে আপোনাৰ প্ৰথম লাগিব আপোনাৰ গাড়ীখনত তেল কিমান আছে তেলটো পৰিমাণটো লাগিব বাইকখনত হাৱা চাৱা আছে নাই বাইকখন ভালকে চলিছে নাই সেইটো চাব লাগিব ফাৰ্ষ্ট টাইম আৰু ছেকেণ্ড টাইম হৈছে আপুনি কোনোবা এটা জেগাত গৈ আছে ট্ৰিপছত গৈ আছে দীঘলীয়া যাত্ৰা আপুনি প্ৰায় আপুনি সতৰ্ক থাকিব লাগিব কাৰণ আপোনাৰ আপুনি কাৰোবাক

লেফ্ট চাইডে গ'লে লেফ্ট ছিগনেল মাৰিব ৰাইট চাইডে গ'লে ৰাইট ছিগনেল মাৰিব লাগিব আপুনি যোন পিনে যায় ছিগনেলটো দি পিনে যাব লাগিব আৰু আপুনি স্পীড প্ৰায় মানে মানে লিমিটত চলাব লাগিব আপুনি গাড়ীত বেছি স্পীড যাব নোৱাৰিব প্ৰায় আৰু দীঘলীয়া যাত্ৰাৰ সময়ত পুৰা আপুনি সতৰ্ক মানে সতৰ্কটো বেছিকে বজাই ৰাখিব লাগিব কাৰণ আপোনাৰ কাৰণেতো বেলেগ একো হেৰি বেলেগৰ আঘাত হোৱাতো হ'ব নালাগে মানে আপুনি মানে নিৰ্দিষ্ট হেৰিয়াত যাবলে আপোনাক দীঘলীয়া এটা হেৰিয়াত গৈছে জেগাই জেগাই চেকিং বহে আজিকালি আপোনাৰ গাড়ীৰ পৰা কাগজ পত্ৰ আপোনাৰ কাগজ পত্ৰ লাইচেঞ্চ আহি যায় চব আপুনি লগত ৰাখিব লাগিব আৰু আপুনি ক'ৰবাত যে ট্ৰিপছত গৈছে এইটো এখন কাৰণ আপুনি যিহেতু এখন ঠাই বা বেলেগ এখন ঠাইলে যাব সেইকাৰণে আপুনি সেইখন ঠাই আপুনি থানাত এখন কাগজ দিব লাগিব আপুনি যে মই যে ইমান দূৰত গৈছোঁ এখন ট্ৰিপছত যাম মই গাড়ী বাইক লৈ যাম বিভিন্ন মানে সেইটোত দিব লাগিব আৰু আপুনি এখন স্থানত গৈছে বহুত দীঘলীয়া যাত্ৰাত গৈছে হা আপুনি সেই তাত যাওঁতে আপুনি বহুতো মুখামুখি হ'ব পাৰে আপুনি আপুনি নিজকে তলতীয়া কৰি ৰাখিব লাগিব কাৰণ আপুনি এখন বেলেগ এখন ঠাইত গৈছে আৰু যাওঁতে আপুনি পুৰা সতৰ্ক বাণী ৰাখিব লাগিব ছাইডত চাব লাগিব কিবা আহিছে নেকি আৰু আপোনাৰ আপোনাক খুন্দিয়াই দিব পাৰে বেলেগে আপুনি নুখুন্দিয়ালেও বেলেগ কাষত চাব পাৰে ছাইডত চাব পাৰে য'ত মানে যেনি তেনি চাব পাৰে আৰু প্ৰায় দলংবিলাকত আজিকালি সাৱধানে যাব লাগে উঠোঁতে উঠোঁতে নমাওঁতে ভালকৈ যাব লাগে কাৰণ আপুনি এখন দীঘলীয়া ট্ৰিপত গৈছে আপুনি বহুত বস্তু লৈ যাব পাৰে গাড়ীত বান্ধি বিভিন্ন বস্তু লৈ যাব পাৰে ন সেইকাৰণে আপুনি উঠোঁতে নামোতে সাৱধানে যাব লাগে পুৰাই শ্ল'লি যাব লাগে সতৰ্ক বুলি ক'লে বহুতো আছে তাৰে সেইকেইটা মেইন আৰু আপুনি বিভিন্ন স্থানত গৈছে বিভিন্ন বস্তু দেখিছে আপুনি বাইকখন লৈ গৈছে আপুনি বেলেগত যোৱা নাই গাড়ীত যোৱা নাই আপুনি বাইকখন লৈ গৈছে পুৰা সাৱধান হ'ব লাগে আৰু জেগাই জেগাই আপুনি তেলটো চেক কৰিব লাগে নহ'লে আপুনিটো বহুত হেৰি হ'ব পাৰে এডখত তেল হৈ থাকিলে কাষত তেলো হেৰি নাই গাড়ী চাইছে মানে দোকান চোকান নাই আপুনিটো প্ৰব্লেম কৰিব পাৰে সেইকাৰণে লগত তেল ৰাখিব লাগে ফিউল ৰাখিব লাগে আপোনালোকে অলপ পৰিমাণে ৰাখিব লাগে মই দেখিছোঁ প্ৰায় মোবাইলত ইউটিউবত মানে ৰাইডাৰবিলাক দেখিছোঁ যোৱা বহুত বহুত জেগাত দীঘল দীঘল জেগা যায় মই প্ৰায় সিহঁতৰ সাক্ষাৎকাৰবিলাক চাইছোঁ তাতো এনেকুৱা কথাই কয়

আপুনি যাবলৈ হ'লে ভাল প্ৰশিক্ষণ এটা লাগিব কাৰণ আপুনি বহুতো মুখামুখিভাৱে বহুতো মানে বহুতো ফেচ আপুনি অতিক্ৰম কৰিব সেইকাৰণে আপোনাৰ লাগিব ভাল ভাল আৰু ভাল মানে আপোনাৰ মনটো হেৰি হ'ব লাগিব আৰু এ ক'বাত গৈছে ভাল এটা মন লৈ গৈছে তেতিয়া আপুনি সুফলমে ঘূৰি আহিব পাৰিব আপুনি ট্ৰিপছত গৈছে বেয়া মন বান্ধি গ'লে নহ'ব ন আপুনি বিভিন্ন স্থানত গৈছে বিভিন্ন বস্তু দেখিছে বিভিন্ন মানুহ লগ পাইছে তাৰপৰা বহুত কথা শিকিব পাৰে সেইকাৰণে দীঘলীয়া ট্ৰিপ দীঘলীয়া যাত্ৰাত সেইটো ভাল লাগে ট্ৰিপবিলাক মানে সেনেকুৱায় আৰু মেইনলি আপোনাৰ গাড়ীখনৰ বস্তু আৰু আপোনাৰ মানুহটো সেইবিলাক লৈ যাব আৰু ভালকে যাব সাৱধানে যাব সেইটোৱেই টিপছ আৰু বেছি বেলেগ টিপছ নাই